অঁ এই নাই এনেই আছোঁ এনেই অকণ বিছনাতে আৰু গান চান শুনি পৰি আছোঁ অঁ এই শংকুৰাজ কোঁৱৰৰ গানবোৰ চাওঁচোন কেনেকুৱা বুলি এনেকৈ চাই শুনি আছোঁ ভালেই লাগিছে শুনিবলৈ ভাল

মই ইন্দ্ৰধনুৰ গানটো শুনিছিলোঁ শুনিছিলোঁ মানে ভালেই লাগিলে দেই মিউজিকটো ভাল কৰিছে লিৰিক্সবোৰৰ কথাখিনিও ভাল লিখিছে

অঁ ভাল লাগে শুনিবলৈ অঁ

ভাল গাইছে তাৰপৰা মই আজি অঁ আজি আৰু এটা শুনিলোঁ কি তোমালৈ বৰষা নে কিবা এটা বুলি গান এটা আছিলে ভাল লাগিলে শুনিবলৈ কথাখিনি অঁ

মানে ভাল লাগে শুনিবলৈ ভাল লাগে আৰু তাৰ হৰি মাতষাৰো ভাল লাগে গানবোৰ শুনিবলৈ এই হেৰি কৰোঁ নহ'লে এইবাৰ এতিয়া এটা প্ৰগ্ৰেম ওলাবতো প্ৰগ্ৰেম প্ৰগ্ৰেম চাবলৈ যাম ওলাবা নহ'লে অঁ শংকুৰাজৰ এতিয়া গানখিনি শুনিও ভাল লাগিছে মানুহটো এবাৰ বোলো ওচৰৰ পৰা চোৱাও হ'ব ভাল লাগিব গানবোৰ শুনি পেলাই লাইভ চাম গৈ পিনি নেকি

হয় হয় ভাল লাগিছে শুনিবলৈ গানবোৰ অঁ অঁ অঁ ঠিক আছে ঠিক আছে